পৰ্যটকসকলৰ লগত কথা পাতি নাই পোৱা কিন্তু মই এনে লগ পাইছোঁ আমাৰ চৰাইদেউৰ চৰাইদেউ মৈদামলৈ আহোঁতে তেওঁলোকৰ লগত লগ হৈছিলোঁ আৰু ইংৰাজী দুই এষাৰ কথাৰ ভাৱ আদান প্ৰদান হৈছিলে কিন্তু মই কোৱা কথাবোৰ তেওঁলোকে ভালকৈ বুজি নাপায় তেওঁলোকৰ কথাবোৰ মই বুজি নাপাওঁ ভালকৈ সেই সেনেকৈ আকাৰ ইংগিতে কথাবোৰ হৈ গ'ল আৰু পৰ্যটকসকলৰ লগত তেনেকৈয়ে কথা পাতিলোঁ আৰু